মোৰ বিষয়ে ক'বলৈ হ'লে মই জন্ম হৈছিলোঁ উনৈছশ সাতসত্তৰ চনত অক্টোবৰ চৈধ্য় তাৰিখে মই ধেমাজিৰ নিমাতী চুক গাঁৱত দেউতাৰ নাম শ্ৰী ঘনকান্ত চুতীয়া আৰু মাৰ নাম বচু শইকীয়া চুতীয়া প্ৰথমে মোৰ ধেমাৰ জন্মৰ পাঁচ বছৰ পাছত মই প্ৰথম শিক্ষা আৰম্ভ কৰিছিলোঁ ধেমাজি বৰপাক এল পি স্কুলৰ মোৰ শিক্ষা প্ৰথম আৰম্ভ হৈছিল এল পি স্কুলত পাঁচ বছৰ পঢ়ি মই ধেমাজি হা ধেমাজি গাৰ্লছ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ পৰা হাইস্কুলত চেভ পণ ষষ্ঠম শ্ৰেণীলৈ মই পঢ়িলোঁ পঢ়াৰ পৰা ধেমাজি হাইস্কুলৰ গাৰ্লছ হাইস্কুলত মই তিনি বছৰ পঢ়ি ধেমাজি হায়াৰ চেকেণ্ডেৰীৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ মেট্ৰিক পাছ কৰি ধেমাজি হায়াৰ চেকেণ্ডাৰীত দুবছৰ হায়া হায়াৰ চেকেণ্ডাৰীত ক'ৰ্চটো কৰি কমপ্লিট কৰিছিলোঁ তাৰপাছত ডিগ্ৰী ধেমাজি গাৰ্লছ কলেজৰ পৰা ডিগ্ৰীটো কমপ্লিট কৰিছিলোঁ আৰু তেনেদৰে মোৰ শিক্ষাৰ জীৱনৰ পাতনি শেষ হৈছিল বিএ পাছ কৰাৰ পিছত মই তাৰ উপৰিও পঢ়া শুনা কৰাৰ উপৰিও মই কিছুমান কাম কৰি ভাল পাইছ কাম কৰি ভাল পাইছোঁ ৰন্ধা বঢ়া কৰি ভাল পাইছিলোঁ তাঁত বওঁ তাঁত বৈ ভাল পাওঁ তাতে নাচ গান কৰি ভাল পাওঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক কিতাপ পঢ়াইয়ো ভাল পাওঁ এইখিনি কৰি মই বহুতেই ভাল পাইছিলোঁ আৰু তেনেদৰে মই থাকি ডিগ্ৰী পাছ কৰাৰ পাছত মই ধেমাজিৰে মাছখোৱাৰ শ্ৰী দিগন্ত শইকীয়া নামৰ তেওঁৰ লগত বিবাহপাশত আৱদ্ধ হৈছিলোঁ তেওঁৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত মোৰ এটি কন্য়া সন্তান আৰু এটা ল'ৰা দুটা ল'ৰাৰ জন্ম হ'ল এতিয়া সিহঁতি পঢ়া শুনা কৰি আছে মই বৰ্তমান এগৰাকী গৃহিনী বুলিয়ে ক'ব লাগিব ঘৰুৱা কাম কৰি আৰু ঘৰতে ৰন্ধা বঢ়া কৰি ল'ৰা ছোৱালী শিকা পঢ়াই শুনাই পঢ়া পঢ়োৱা শিকা আদি নাচ গানক আদি কৰিয়ে সিহঁতক চলাই আছোঁ আৰু তেনেদৰে মোৰ পৰি চলি আছে আৰু